অঁ এই আছোঁ কোৱাচোন নিমন্ত্ৰণ অঁ বনাইছিলে চিঠি এখন দিছিলে আকৌ তাৰপিছত এতিয়া কিমান তাৰিখে আছিলে জানো সেইটোহে পাহৰিলোঁ হয় নেকি তাৰপৰা যোৱা যাম বুলি ভাবিছা নেকি অঁ কিহৰ কি গাড়ী লোৱা হ'ব এতিয়া যাবৰ কাৰণে অঁ অঁ বেয়া নহয় বাৰু দূৰো নহয় অলপ আৰু কেইগৰাকীমানো যাব লগত অঁ অঁ চাই আহিলে ভাল লাগিব অলপ অঁ অঁ অঁ লগৰবিলাকৰ লগত পাতি আলোচনাটো কৰিম বাৰু মই

ভাত পানী নাই হোৱা এতিয়া অঁ হ'ব অঁ অঁ এতিয়া যাবৰ দিনা ফোন কৰিম আৰু আগতীয়াকৈ অঁ হ'ব তেতিয়া হ'ব অঁ অঁ হ'ব